এই মা দেউতাহঁতে মই সৰু থাকোঁতে বাগিচাখন ধুনীয়াকৈ যত্ন কৰি ৰাখে আগফালেও আছে পিছফালেও আছে তাৰ পিছত ৰাতিপুৱা মইতো গছপুলি চছপুলি তেনেকৈ নোৰোওঁৱেই আবেলি সময়তহে ৰোৱে অকণ ছাঁ পৰিলে তেনেকৈ ৰোৱে দিন আগবেলাটো তেনেকৈ ৰ'দেই থাকে তেনেকেই ময়ো সেই তেনেকৈ কৰোঁ আৰু ৰাতিপুৱা সময়ত পানী দিওঁ আকৌ সন্ধিয়া সময়ত পানী দিওঁ আৰু গছপুলিও তেনেকৈ আবেলি সময়তে ৰোওঁ আৰু পানী দুনী তেনেকেই দি থাকোঁ আৰু ঘাঁহ বন গজিলে মেলিলে তেনেকেই চাফ চিকুণো কৰি থাকোঁ এডাল দুডাল গজিলেও তেনেকেই আকৌ গছজোপাও কিনাৰকণ চাফা কৰি দিওঁ সেই তেনেকেই কৰি মেলি থাকোঁ তাৰ পিছত আৰু এজোপা দুজোপা গছ মৰিলেও আকৌ গৈ ৰোওঁগৈ তাৰ ওচৰতে গৈ ৰোওঁগৈ ইজোপা মৰিলে ইজোপা হ'ব নেকি এই তেনেকেই ভাবি তেনেকেই ৰোওঁগৈ ৰোওঁতে মেলোঁতে তাৰ পাছত আকৌ পানী চানীও দিওঁ সেইখিনিয়ে কৰোঁ